মই অসমীয়া অসমীয়া ভাষা প্ৰথমেতো নিজৰ ঘৰতেই শিকিলোঁ মানে এতিয়া অসমীয়া ভাষা চবৰ ঘৰে ঘৰেই চলে মা পাপাহেঁতৰ মুখৰ পৰাই ষ্টাৰ্ট এতিয়া কথা বুজি নোপোৱাৰ পৰা অসমীয়াই শুনিলোঁ তেনেকেই শুনি শুনি শুনি শুনি মুখত দুই এটা মাত ফুটিব ধৰিলে তেনেকেই ফুটি ফুটি ক'ব জানিলোঁ আৰু যেনেকৈ পানী ভাত তেনেকৈ এটা দুটাকৈ লাহে লাহে মুখত ফুটিলে তাৰ পৰা লাহে লাহে ক'বলৈ জানিলোঁ আৰু লাহে লাহে স্কুল গ'লোঁ স্কুলতে লগ বন্ধুবিলাকৰ লগত চব সময় অসমীয়াই পাতিব লগা হয় ইটো সিটো তেনেকৈ লাহে লাহে সেই পাতি পাতি পাতি পাতি পাতি পাতি ক্লাছ টেনলৈকে তেনেকেই পতা হ'ল লাহেকৈ এতিয়া ওলাইতো এতিয়া চবতে অসমীয়াই পাতিবলগীয়া হয় এতিয়া কোনোবা আহি যদি কিবা এটা সোধে অসমীয়াতে সোধে তেনেকৈ অসমীয়াতে পাতোঁ আমাৰোতো মাতৃভাষা অসমীয়াই হয় তেনেকৈ পাতোঁতে পাতোঁতে আৰু কি এতিয়া অসমীয়া ভালকৈ ভালকৈ জানিলোঁ আৰু অঁ তাৰ অসমীয়া ভাষাৰ পৰা অভিজ্ঞতা কেনেকৈ মানে এতিয়া ধৰি লওক কোনোবা যদি কিবা এটা কয় ভালকৈ বুজি পাওঁ তেওঁৰ মনৰ কথাটো যদি সি ক'ব বিচাৰে তেনেকৈ বুজি পাওঁ আৰু সেইখিনি অভিজ্ঞতা লৈ নিজেও কাৰোবাক বুজাব যাওঁ বুজাব পাৰিছোঁ সেই অভিজ্ঞতা আৰু ভাষাৰ ওপৰত